ধৰ্মৰ সৈতে অন্ধবিশ্বাস থাকে আগৰ দিনত আছিলে আজিকালি নাই আজিকালি ধৰ্মৰ ধৰ্মৰ য'ৰ পৰা আৰম্ভ হৈছে তাৰ পৰা ধৰ্মৰ য'ৰ পৰা আৰম্ভ হৈ য'ত শেষ হৈছে তাৰ পৰা চায়েন্স আৰম্ভ হৈছে আৰু চায়েন্স গৈ য'ত যেতিয়া থমকী ৰয় তেতিয়া আকৌ ধৰ্ম আৰম্ভ হয় গতিকে চায়েন্সে সদায় সদায় ধৰ্মকে গুৰুত্ব দি গৈছে এলবাৰ্ট আইনষ্টাইনৰ পৰা আদি কৰি ষ্টিফেন হকিংছলৈকে আজি ভাগৱত গীতাক মানি লৈছে গোটেই পৃথিৱীয়ে গতিকে মই ভাবোঁ অন্ধবিশ্বাস আজিকালি ইমান নাই যি অন্ধবিশ্বাস আছিলে দায়নী বিদ্যা কিবাকিবি আমাৰ বিৰোবেলাৰ ৰাভাৰ নিচিনা মানুহবিলাকে এইবিলাকৰ কাৰণে বহুত কাম কৰি গৈছে সেইকাৰণে অন্ধবিশ্বাসটো দেখা পালেও আজিকালি উন্নতি হৈছে মানুহ